এখ লাখ নিৰান্নব্বৈ হাজাৰ পাঁচশ পঁচপন্ন চাৰি লাখ চৌৰাল্লিছ হাজাৰ তিনিশ আঠান্নব্বৈ তিনি লাখ তেত্ৰিছ হাজাৰ দুশ চৌষষ্ঠি চাৰি লাখ সত্তৰ হাজাৰ নশ নিৰান্নব্বৈ সাত লাখ আঠসত্তৰ হাজাৰ সাতশ বিয়াশী